মই চহৰত ফুৰিবলৈ গৈছিলোঁ চহৰত ফুৰিবলৈ যাওঁতে ৰাস্তাৰ কিনাৰে কিনাৰে বৰ লেতেৰা দেখিলোঁ গোটেই পলিথিন ইটো ছাইডৰ পলিথিন সিটো ছাইডৰ পলিথিন গোটেই পলিথিন সেই পলিথিনবোৰ ভালধৰণে ব্যৱহাৰ কৰি নথ'লে গৰুৱে খাই দিয়ে গৰুৱে খালে মানে গৰুৰ বেমাৰ হয় পইজন হয় পেট ওফন্দায় হাগে নানাখিনি বেমাৰ দেখা যায় কিন্তু সেইকাৰণে মানুহবোৰ সতৰ্ক হৈ সেই বস্তুবোৰ চপাই কোটাই সাৰি কৰি আনি সেইবোৰ বস্তু জ্বলাই দিব লাগে নহ'লে পোঁতা খাল এটা খানি খালত পুতি থ'ব লাগে আৰু বিজ্ঞানীৰ যোগে আজিকালি বহুত বস্তু ওলাইছে নানা বস্তু ওলাইছে সেইবোৰ ওলালে যদিও যদিও আমাৰ মানুহেবোৰে ব্যৱহাৰ কৰিবলৈ নেজানে ব্যৱহাৰ কৰিবলৈ নজনা দুখতে তেনেধৰণে এই জন্তুৱে খাই কৰি সেই জন্তু মৃত্যুকত মুখ মুখামুখি হ'বলগীয়া হৈছে আৰু সেই সেইটো কাৰণে আমাৰ মানুহ সতৰ্ক হৈ সেইবোৰ অলপ চাফ চিকুণ কৰি জ্বলাই কৰি চাফা কৰিব লাগে আৰু বুলি সেইদৰে এইবোৰ ঘাঁহৰ কাৰণেও কিছুমান দৰৱ ওলাইছে ঘাঁহ মৰি যোৱা দৰৱ ওলাইছে সেইবোৰ এতিয়া দিব লাগে কেনেকৈ দিছে কেনেকৈ সৰহকৈ দি দিছে এই জোখত দিব জনা নাই সৰহকৈ দিছে সৰহকৈ দিওঁতে কি হৈছে বনগছ মৰিছে আৰু গৰু ছাগলীয়েও খাই দিছে নেজানে অজান বস্তুটোৱে খাই কৰি অজান বস্তুটোও মৰিছে কিছুমান বৰ হাগিছে কিছুমানজনী মৰিছে কিছু সেইটো কাৰণে সেইখিনিও অলমান পৰিচালনা কৰি ভালধৰণে চাব লাগে কৰিব লাগে দিব লাগে যিটো জোখত দিবলৈ কয় সেইটো জোখতেই দিব লাগে কয় এতিয়া যধেমধে এনেকৈ য'তে ত'তে এনেকৈ দি দিছে গৰু ছাগলীয়ে খাইছে আৰু তেওঁলোকে অজান বস্তু আমি যদি গৃহস্থই ভালধৰণে বান্ধি কৰি ৰাখিব নোৱাৰোঁ মেলি দিওঁ তেওঁলোকে সেইবোৰ খাই মৰিবই সেইকাৰণে অলপমান মানুহ সতৰ্ক হ'ব লাগে হুঁচিয়াৰ হ'ব লাগে আৰু গৰু ছাগলীৰ কাৰণে মানুহো মৰিছে কিছুমান এনেকৈ কিবাকিবি বনৰীয়া শাক আছে তেনেকুৱা বনৰীয়া শাক বুটলিবলৈ যাওঁতে দৰৱ চৰৱ লগা সেইবোৰ আনি সিজাই পকাই ঘৰত খাই দিছে কোনোবা হাগিছে কোনোবা কিবা বমি হৈছে তেনেকুৱা ধৰণৰ হৈছে সেইটো কাৰণে এই ভালধৰণে অকণমান কি কয় দিব লাগে চাব লাগে আৰু